মই যদি পৃথিৱীৰ যিকোনো ঠাই লৈ ভ্ৰমণ কৰিব পাৰোঁ তেন্তে মই ধৰক মোৰ মোৰ নিজৰ ফালৰপৰা কৈছোঁ মই বেছি ভাল পোৱা জেগাটো হ'ল আপোনাৰ ভাৰতৰে এখন ঠাই আছে ভাৰতৰে সেইবোৰ লাডাখ আৰু মানালী বুলি কয় আৰু মোৰ চবতকৈ পচন্দিতা জেগা কেদাৰনাথ মই সেইটো জেগা যাব পাৰোঁ কাৰণ সেই জেগাকণ একদম ভক্তিপূৰ্ণ জেগা আৰু সেই জেগাকণ মই ধৰক যাব পৰা নাই কিন্তু মই ধৰক দেখিছোঁ শুনিছোঁ বহুত ভাল জেগা বহুত ভাল লাগে ধৰক সেইটো জেগাত মই যাব বিচাৰোঁ আৰু মই সেই জেগাটো যাবলৈ কাৰণে মই ধৰক নিজৰ বাইক এখন লৈ পেলাই লগৰ কেইটামানৰ সৈতে মই বাইক চলাই পেলাই যোৱাতো মই বিচাৰোঁ কাৰণ ধৰক যোনটো মোৰ জেগাটো সেই জেগাটো উপনীত হ'বলৈ কাৰণে যোনটো বাইকেৰে গৈ থকা ৰাস্তাটো সেই ৰাস্তাৰ আমেজটো মই ল'ব বিচাৰোঁ আৰু মোৰ এখন ভাল জেগা এটা আছে ধৰক সেইখন পৃথিৱীৰ ইন্টাৰনেচনেল চিটি বুলি জনা যায় মই ধৰক ডুবাই যাব বিচাৰোঁ কাৰণ তাত ধৰক বহুতো চাবলগীয়া জেগা আছে আৰু বহুতো ধৰণৰ শিকিবলগীয়া কথা আছে তাত আৰু যদি মোৰ যদি হয় ধৰক মোক মই যদি ভ্ৰমণ কৰিব পাৰোঁ তেন্তে মই সেই ঠাইলৈ যাব বিচাৰোঁ কাৰণ মোৰ সেইটো এটা সপোন আছে ধৰক মই ডুবাই গৈ পেলাই ডুূবাইৰ গোটেইখিনি জেগা ধৰক চাব পাৰোঁ